অ' অ' মই কাইলৈ মানে কাজিৰঙা ফুৰিব যাম বুলি ভাবিছো পাৰিমনে একেইদিন যাবলৈ অ' পাৰিম ন হয় হয় এতিয়া গ'লে মই গঁড় চড়বিলাক দেখিমনে হয় হয় হয় হয় এত মই গাড়ী একেবাৰে কাজিৰঙাৰ ভিতৰলৈকে নিব পাৰিমনে নে হাতীৰ পিঠিত উঠি যাব লাগিব

হয় হয় হ'ব নহ'লে ইমানেই